মই কিছুমান খেল আছে খেলৰ ভিতৰত মই কাবাডী ভাল পাওঁ কাবাডী খেলি ভাল পাইছিলোঁ সৰু থাকোঁতে কাবাডী খেলিছিলোঁও কাবাডীত সাতজন খেলুৱৈ লাগে আৰু খেলুৱৈ থাকে আৰু লগতে খেলি বহুত ভাল পাইছিলোঁ বা এটা গ্ৰুপৰ পৰা আন এটা গ্ৰুপলৈ এনেকৈ হেৰি কৰি সেৱা এটা কৰি মাজত এডাল চিন থাকে সেৱা এটা কৰি চুব যোৱা হয় আৰু যদি চুই দিয়ে সিহঁতৰ হাৰি গ'ল এনেকুৱা হয় আৰু তাৰপিছত মই খেলাতকৈ মই চায়ে ভাল পাওঁ বেছি মই ভাল পাওঁ বেডমিণ্টন বেডমিণ্টনো খেলি ভাল পাওঁ বাৰু কিন্তু চাই বেছি ভাল পাওঁ বেডমিণ্টন ভাল পাওঁ এনেকৈ ক্ৰিকেটো ভাল পাওঁ এনেকৈ চাই লগতে কাবাডী খেলো চাই ভাল পাওঁ খো খো এইবিলাক খেল চাই মই ভাল পাওঁ তাৰপিছত খেল চাই ভাল লাগে কাৰণ মই ইমান খেলা নাছিলোঁ সৰু থাকোঁতেও মই ইমান খেলা নাছিলোঁ খেলিছিলোঁ দৌৰা দৌৰাবিলাকো চাই ভাল পাওঁ এনেকৈ দৌৰা খেল তাৰপাছত উঠা বহা আছে এইবিলাক ভাল লাগে কিছুমান আকস্মিক বক্তৃতাও সেইবিলাকৰ ভিতৰতে পৰে কিছুমান খেলৰ ভিতৰতে পৰে এইবিলাক কুইজ থাকে কিছুমান সেইবিলাক চায়ে মই ভাল পাওঁ খেলাতকৈ বেছি চাই ভাল পাওঁ